আমি ঘৰৰপৰা ওলাই যাওঁতে বাহন চলাওঁতে সদায় সুস্থ মগজুৰে চলাব লাগে কিয়নো সুস্থ মগজুৰে চলালে বিপদ কেতিয়াও নাহে অন্যথা আপুনি সুস্থ মগজুৰে নচলালে বহুতো বিপদো আহিব পাৰে সেই বিপদে আপোনাৰ জীৱনটো ধ্বংস কৰিব পাৰে জীৱনটো সুন্দৰ কৰিব বাবে সুস্থ মগজুৰে সেই গাড়ীখন চলাব লাগে সেই বাইকখন চলাব লাগে তেতিয়া আপোনাৰ জীৱন সুন্দৰ হয় ভাবকচোন আপুনি এতি সুন্দৰ যাত্ৰাত আছে বৃন্দাবনৰ দৰে গৈয়ো আমি বৃন্দাবনলৈ তেতিয়া সেই বাইকখন চলি চলাই যাওঁতে যোন যিটো এটা শান্তিৰ অনুভৱ হয় সেই শান্তিটো আপুনি নিজেই অনুভৱ কৰিব সেইটো বুজাব নোৱাৰি কিয়নো বৃন্দাবন যাত্ৰা এটি কৰিবলৈ ভগৱান স্বয়ং শ্ৰীকৃষ্ণই মাতিলেহে আপুনি বৃন্দাবন যাত্ৰাটো কৰিব পাৰিব এই মনোভাৱটো লৈ আমি যাত্ৰা আৰম্ভ কৰিলোঁ এই যাত্ৰাত আমাৰ সুস্থ মনেৰে সুস্থ মগজুৰে আমি যাত্ৰাটো আৰম্ভ কৰাৰ বাবে আমি আমাৰ যাত্ৰাত কোনো ধৰণৰ বিপদ অহা নাই আমি ধুনীয়াকৈ সেই যাত্ৰাত

গন্তব্য স্থানলৈ গৈ পালোঁ পোৱাৰ পিছত বহুত ভাল লাগিল তাতে আমি নিজৰ বাইকখন চলাই যোনটো এটা আনন্দ পাইছিলো সেই আনন্দটো আপোনালোকক বুজাব নোৱাৰিম বহুত ধুনীয়া অনুভৱ এটি আমি যেতিয়া বৃন্দাবনৰ পৰা বাৰচানা বাইকলৈ যাই আছিলোঁ তেতিয়া মনটো ইমান ভাল লাগিছিল বৃন্দাবন আহি বাৰচানা গাঁৱলৈ আমি ভাগ্যত আমাৰ আছিল বৃন্দাবনৰ পৰা বাৰচানা যোৱা হেই বাৰচানাত যাই আমি আমাৰ ৰাধা কৃষ্ণৰ ৰাধা কৃষ্ণৰ সেই অনুভৱটো আমি পাইছোঁ বৃন্দাবনতো পাইছোঁ বৰচানাতো পাইছোঁ অন্য স্থানলৈ গ'লে যোনটো মন লৈ আমি গাড়ীখন চলাব লাগে সেই মনটো লৈ গাড়ীখন চলালে আমাৰ মনটো সঁচাই ভাল লাগি থাকিব আপোনালোকক যেতিয়াই গাড়ীখন চলাই বাইকখন চলাই সুস্থ মন সুস্থ মগজুৰে চলাব তেতিয়া নিশ্চয় সফল হ'ব